বাগিচা এখন পৰিচালনা কৰিবলৈ হ'লে বা ধুনীয়াকৈ ৰাখিবলৈ হ'লে কিছুমান আমি সাৱধানতা বিশেষকৈ যাতে বাগিচাখনত থকা উদ্ভিদ ফল ফুল যিখিনি আমাৰ থাকে শাক পাচলি আদি কৰি গতিকে সেইখিনিক যদি আমি নিৰোগী আমি মানুহৰ দৰে আৰু নিৰোগী আৰু স্বাস্থ্যবান এনেকুৱাকৈ কৰি ৰাখিবলগীয়া হয় তেতিয়াহ'লে আমি কিছুমান মানে পন্থা অৱলম্বন কৰিবলগীয়া হয় কিহৰ বিপক্ষে কাৰণ এইবিলাকত কিছুমান পোক পোক পৰুৱা এইবিলাকে বাগিচাখনত থকা যিখিনি আমাৰ শাক পাচলি ফল মূল ফুল আদি নষ্ট কৰি পেলায় গতিকে সেইবিলাকক আমি প্ৰটেক্শ্য়ন দিবলগীয়া হ'লে কি কৰিব লাগে আমি সাৰ পানীটো প্ৰয়োগ কৰিবই লাগিব তাৰোপৰি কিছুমান আমাৰ মেডিচিন ব্যৱহাৰ কৰিবলগীয়া হয় কাৰণ সেই পোক পৰুৱাবিলাক মাৰিবলগীয়া হয় আৰু প্ৰথমতেতো পাৰিলে এইটো আমাৰ যিটো মানে নেচাৰেল নেচাৰেলী আমি এইটো প্ৰথমে চাব লাগে যে কিবাকিবিকে আমি এই পোক পৰুৱাখিনি আমি গুছাই দিব পাৰোঁ নেকি জুইৰ ধোঁৱা দি বা কিবা দি এনেকুৱাকৈ মহ ডাঁহ এইবিলাক আঁতৰাব পাৰোঁ নেকি প্ৰথম সেইদৰে চেষ্টা কৰিব লাগে যদি সেইটো নহয় শেষত আৰু কি হয় আমি ঔষধ প্ৰয়োগ কৰিবলগীয়া হয় যেনে কীটনাশক ঔষধ কিছুমান আমাৰ এগ্ৰিকালচৰ বা আমাৰ চাইণ্টিষ্টে উলিয়াইছে গতিকে সেইবিলাক প্ৰয়োগ কৰি হ'লেও আমি তাৰ বাগিচাৰ যিমানখিনি বস্তু আছে সেইখিনিক আমি প্ৰটেক্শ্য়ন দিবলগীয়া হয়